মই অনলাইন ইয়াৰিঙযোৰ মানে কিনিছিলোঁ কিন্তু যিটো মানে এডভাৰ্টাইজ দেখি মই ইয়াৰিঙযোৰ ল'লোঁ সেই হিচাবে মানে ইয়াৰিঙযোৰ হ'ম ডেলিভৰী নহ'ল মানে কেইদিনমান ইউজ কৰাৰ পিছত তাৰ কালাৰটো গ'ল আৰু মানে কোৱালিটীটো মানে ঠিক নহয়